মোৰ পাকঘৰত ব্যৱহাৰ হোৱা বাচন বৰ্তনসমূহ হৈছে কুকাৰ কেৰাহী বটোৱা ঘটি জাৰ গামলা হেতা কাঁহী বাতি গ্লাছ এইবোৰ তাৰে ব্যৱহাৰৰ বিষয়ে ক'বলৈ বুলি ক'লে কুকাৰটোত আমি ভাত বনাওঁ বটোৱাটোত আমি ভাত বনাওঁ আৰু কেৰাহীখনত আমি চব্জি বনাওঁ বিভিন্ন ধৰণৰ কেৰাহীখনত চব্জিসমূহ বনাওঁ লগতে কাঁহীখনত আমি সেই যিখিনি ভাত খাওঁ আমি সেই ভাত ভাতখিনি কাঁহীখনতে বাঢ়ি লওঁ বাতিটোত চব্জি লওঁ আৰু জাৰটোত আমি যেতিয়া ভাত খাওঁ সেই জাৰত পানী ভৰাই লৈ তাৰ পৰা আমি পানী লওঁ ঘটিটোৰ ব্যৱহাৰ বুলি ক'বলৈ হ'লে ঘটিটো ঘটি হৈছে আগৰ দিনৰ এটা আহিলা ঘটিতে আগৰ দিনৰ মানুহবিলাকে পানী খাইছিলে কিন্তু আজিকালি সেই ঘটিৰ ঘটিটো লুপ্ত হৈছে বুলিয়ে ক'ব পাৰি বহুত মানুহে ঘটি ব্যৱহাৰৰ কথা আজি আজিকালি নজনা নিচিনাই হৈছে গতিকে জাৰতে জাৰটোৱেই ব্যৱহাৰ কৰে আৰু গামলাটোত আমি চব্জি কাটিবলৈ চব্জি কটা বা বিভিন্ন ধৰণৰ কামত গামলাটো ব্যৱহাৰ ব্যৱহাৰ কৰোঁ বাচন বৰ্তন পাকঘৰত আৰু বিভিন্ন ধৰণৰ বাচন বৰ্তন থাকে অসমীয়া পাকঘৰত গতিকে সেইবোৰৰ ব্যৱহাৰৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰে আৰু আমি কুকাৰটোত ব্যৱহাৰ কৰোঁ অকল ভাত বনাবলৈ বুলি নহয় কিছুমানৰ ধৰক কেক এটা বনাবলৈ কাৰণে এটা অ'ভেনৰ অভাৱ হয় তেতিয়া আমি কেৰাহী বা কুকাৰতে দি কেকটো বনাওঁ বা বিভিন্ন ধৰণৰ ব্যঞ্জন বনাওঁ গতিকে বাচন বৰ্তনসমূহৰ ব্যৱহাৰ কি কি বুলি ক'লে কৈ শেষ কৰিব নোৱাৰি